হাঁহ কুকুৰা পুহিবলৈ গঁড়াল চড়াল বনাব লাগে গঁড়াল বনাবলৈ হ'লেও মানুহ বিচাৰি কৰি আনি ঘৰ দুৱাৰ বনাই হাঁহ কুকুৰা ভৰাব লাগে হাঁহ কুকুৰা ভৰাই মই দেনা পানী চব দিব লাগে দেনা পানী দি ৰাখি সেইবিলাক সকলোখিনি গঁড়ালত ভৰ্তি কৰি চাফ চিকুণকৈ ৰখি পঠিয়াই দিব লাগে ওলাই গ'লে কোনোবাই ধৰি খায় বুলিও ভয় এটা থাকে সেইবিলাক হাঁহ হাঁহ কুকুৰা চব বিকি কিনি মই উপাৰ্জন কৰোঁ হাঁহ জাত হাঁহ পুহি মই বহুত টকা লাভ কৰিব পাৰোঁ হাঁহ বিকিলেহে মই বহুত যত্ন কৰিম বিকি হাঁহ কুকুৰা লাভত কণী কোণা বিকি মই পাঁচ হাজাৰ টকা বা ধৰি কোনো টকা বহুত লাভ হয় হাঁহ বিকিবলৈ হ'লেও মই মানুহ বিচাৰি ফুৰিব লাগে ঘৰত মোক বিচাৰিবলৈ হাঁহ কুকুৰা বিচাৰি কৰি মানুহ আনি বিকিহে মই লাভ কৰিব পাৰোঁ নহ'লে মোৰ একো উপায় নাই অকলে অকলে মই সকলোবিলাক কাম কৰি হাঁহ কুকুৰা বিকিবলে ৈ মানুহ বিচাৰি ফুৰি যত্ন কৰি ৰাখি সকলোবিলাক মানুহ যত্ন কৰি ৰাখি আনিব লাগে নহ'লে মোৰ একো লাভৰ হেৰিয়াত নপৰে হাঁহ কুকুৰা পুহি মই সকলো খোৱাই পইচা গোটাই মেলি ঘৰখন চলাব পাৰোঁ হাঁহ কুকুৰা পুহি মই বহুত টকা আৰম্ভ কৰি ঘৰ চলাবলৈ পৰিয়ালটো নিৰ্বাচন কৰিব লাগে এটা হাঁহত মই পাঁচশ টকাকৈ বিকি যত্ন কৰি বিকোঁ নহ'লে মোৰ উপাৰ্জন হ'ব নোৱাৰে সকামে নিকামে মানুহে আৰু সেইবিলাক নিবলৈ বিচাৰে সেইবিলাক বিকি মই সকলো ৰাইজক ভগাই দিওঁ পাঁচশ টকাকৈ মই এটা হাঁহত বিকোঁ বিকিহে মই এই উপাৰ্জন লাভ কৰোঁ হাঁহ পু পুহিলে বহুতখিনি পানী ব্যৱহাৰ কৰি ৰাখি এইবিলাক মটৰ লগাই চলাই সকলোখিনি পানী চাফ চিকুণ কৰি গঁড়াল ৰাখিব লাগে নহ'লে হাঁহবিলাক বেমাৰ পৰে বেমাৰ পৰিলেও এইবিলাক বহুত যত্ন কৰিব লাগে বেমাৰ পৰিলে হাঁহ মানুহ বিচাৰি আনি দৰৱ জাতি খুৱাই এইবিলাক চব খোৱাই মেলি ৰাখিব লাগে নহ'লে মানুহ বিচাৰি ফুৰিবলৈও দিগদাৰ হয় মানুহ বিচাৰি ফুৰিলে আনি পিনি এইবিলাক খোৱাই মেলি থৈ যায় মই তেতিয়াহে সহায় কৰিব পাৰোঁ নহ'লে নহ'লে নহয় হাঁহ কুকুৰা যাতে লোকৰ ঘৰলৈ গ'লেও ধৰি খাই বুলি ভয় লাগে আজিকালি মানুহে সেইবিলাক বহুত মানুহক হেৰি নকৰে লাভ কৰে হাঁহ কুকুৰা মই লাভত ৰাখিছোঁ বহুত এবছৰত মই ইমানখিনি মোৰ উপাৰ্জন হয় হাঁহ কুকুৰা পুহি মই লোকৰ ঘৰত যাতে কোনো ইমান পৰা আপোনালোকক বছৰত কিমান যে মোৰ উপাৰ্জন হয় সেই উপাৰ্জনটো মই পাঁচশ হাজাৰমান উপাৰ্জন হয় হাঁহ নহ'ল হাঁহ লাভ লাভ নহ'লে মই হাঁহ পুহিব নোৱাৰোঁ হাঁহে বহুত খৰচ কৰে ঘৰৰ খেতি বাতি কৰি এইবিলাক চব হাঁহক মই খুৱাওঁ মোৰ এতিয়া এইবিলাক ঘৰৰ খেতি বাতি কৰাৰ ভিতৰতে মোৰ হাঁহবিলাকেই বহুত লাভ হৈছে সেইকাৰণে মই হাঁহবিলাক পুহি আছোঁ হাঁহবিলাক নুপুহিলে মোৰ একো হেৰিয়ে নহয় হাঁহ ৰাখি মই গঁড়াল পৰিষ্কাৰ কৰি ৰাখি বহুত যত্ন কৰি ৰাখি দিওঁ আমাৰ ঘৰত সকলোখিনি বস্তু নাই সেইকাৰণে হাঁহ বিকিয়ে মই সেই বস্তুবিলাক আনো হাঁহ বিকি বহুত বস্তু ঘৰত ব্যৱহাৰ কৰিছোঁ

নিজৰ কাপোৰ কানি লোৱা পৰ্যন্ত সকলোখিনি মই এই হাঁহৰ পৰাই লাভ কৰিছোঁ হাঁহে উপাৰ্জন কৰি দিয়াৰ পৰাহে মই একো বস্তু ল'ব পাৰিছোঁ টি ভি চিভি চব হাঁহৰ পৰাই লৈছোঁ হাঁহ বিকি মই বহুতখিনি কাৰবাৰ কৰি আছোঁ হাঁহ নহ'লে মোৰ একো যত্ন ল'বই নোৱাৰি ল'ৰাক মই কিমান স্কুল গ'লে পায় পইচা আদিকে দিওঁ নহ'লে মোৰ ল'ৰা স্কুললৈ যাবলে নিবি নিবিচাৰে পইচা দিবই লাগে মই মাহেকত মই সৰু ল'ৰা আছে মই একদম দিনে সপ্তাহে পাঁচ পাঁচ টকা দহ টকা বিছ টকা সদায় যাচি কৰিব লাগে নহ'লে উপায় নাই এইবিলাক দিয়ে মই ল'ৰাটো চলাই আছোঁ নহ'লে মোৰ হাঁহৰ পৰাই মই ইমানখিনি যত্ন লৈছোঁ হাঁহ বিকি মই এটা ল'ৰা মোৰ পঢ়াই ৰাখিছোঁ হাঁহ নহ'লে মোৰ এই ঘৰখন নচলেই আৰু হাঁহৰ পৰাই মই উপাৰ্জন কৰি চলি আছোঁ এই হাঁহ নহ'লে মোৰ নহয়েই হাঁহ এতিয়া পানী নেপালে গোটেই দূৰলৈ গুচি যায় মানুহে ধৰি ৰাখে ধৰি ৰাখি চব খাই পেলায় তেতিয়া মই আকৌ গধূলি হ'লে তাক বিচাৰি ফুৰিব লাগে নহ'লে ঘৰলৈ নাহিলে মেটে সেই হাঁহ খাই পেলায় মানুহে গঁড়ালত আকৌ গধূলি হ'লে বান্ধি কুন্ধি থৈ ৰাতিটো নিয়াৰ চৰ্মে ৰাখিব লাগে নিয়াৰ চৰ্মে নাৰাখিলে আকৌ চুৰ তাৰ কৰি নিব এইবিলাক কিমান যত্ন নিশাটো ৰাখিব লাগে মই ক'বই নোৱাৰোঁ এতিয়া মই নিশাটোৰ কাৰণে পহৰা দিয়া নিচিনাকৈ থাকিব লাগে গঁড়ালটো বনালেও তাৰমানে যত্ন কৰি থাকিব লাগে গঁৰাল বনালেই নহ'ব তাকো ৰাখি মই ইমান ধুনীয়া পৰিপাটিকৈ ৰাখিব লাগিব তেতিয়াহে মোৰ এই হাঁহ পোহা সফল হৈছে